ৰন্ধা কামটো কেৱল মহিলাৰ কাম বুলি মই নাভাবোঁ কাৰণ মহিলাগৰাকী হৈছে ঘৰৰ গৃহিণী তেখেতে ঘৰৰ ভিতৰতে আৱদ্ধ থাকি ৰন্ধা বঢ়া কৰে সেইটো সত্য কিন্তু এগৰাকী মহিলাই চব সময়তে ঘৰৰ সকলো ৰন্ধন প্ৰকৰণৰ কামত আৱদ্ধ থাকি সময় দিব নোৱাৰিবও পাৰে গতিকে পুৰুষজনে তাত সহায় কৰাটো বা আন ব্যক্তিয়ে তাত সহায় কৰাটো সময় সময়মতে তাত সহায় কৰিবলাগীয়া হয়ে মহিলাগৰাকীয়ে ৰন্ধন প্ৰকৰণ কৰি ঘৰৰ ভিতৰতে আৱদ্ধ থাকে কিন্তু পুৰুষসকলে ৰন্ধনৰ উপৰি কি কৰিব পাৰে বিভিন্ন ধৰণৰ ব্যৱসায় তেওঁলোকে আগবাঢ়িব পাৰে কাৰণ কোনো ৰেষ্টুৰেণ্ট হোটেল বা কোনো ব্যৱসায় প্ৰতিষ্ঠানত পুৰুষসকলে যিখিনি তেওঁলোকে তেওঁলোকৰ কৃতকাৰ্যতা দেখুৱাব পাৰে মহিলাগৰাকীয়ে তেনেকৈ ওলাই চব সময়তে যাব নোৱাৰে মহিলাগৰাকীয়ে তেনে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি মহিলাই কৰিছে কিন্তু সকলো মহিলাই তেনেকৈ যাব নোৱাৰে পুৰুসসকলে আজি এটা ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান তেনেকেই চলাইছে এখন ডাঙৰ হোটেল বা কোনো অনুষ্ঠান মানে উৎসৱ যেনে বিয়া সকাম সকলোতে পুৰুষসকলে যিমানখিনি কষ্ট কৰিব পাৰে ৰন্ধন কৰি মহিলাগৰাকীয়ে সেইখিনি কষ্ট কৰিব নোৱাৰে আৰু সিমানখিনি আৱদ্ধত মহিলাগৰাকী আৱদ্ধত থাকিবলগীয়া হয় কাৰণে ইমান মুকলিমূৰীয়াকৈ ওলাই যাব নোৱাৰে গতিকে ৰন্ধন প্ৰকৰণটো মহিলাৰ কাৰণে কেৱল ঘৰৰ ভিতৰতহে বাহিৰত সকলো মহিলাই সমানে পুৰুষৰ সমানে যাব নোৱাৰে গতিকে মহি ৰন্ধন কামটো মহিলাতকৈ পুৰুষে বেছি জনাতো দৰকাৰী আৰু পুৰুষেই বেছি আগভাগ বৰ্তমান লৈছে মোৰ পৰিয়ালত পুৰুষসকলে ৰন্ধা বঢ়া কাম কৰে কাৰণ পৰিয়ালটো সুচাৰুৰূপে চলাবলৈ হ'লে কোনো মতা মাইকী বা তাত কোনো ভেদাভেদ থাকিব নালাগে পৰিয়ালৰ মুৰব্বী হিচাপে সকলোৱে অংশগ্ৰহণ কৰি পৰিয়ালটো সুচাৰুৰূপে চলাব লাগে মানুহৰ মাইকী মানুহগৰাকীয়েই যে চব সময়তে ৰান্ধি খোৱাব সেইটো নহয় যেতিয়া কেতিয়াবা তেখেত অসুস্থও হ'ব পাৰে কেতিয়াবা তেখেত অইন কামত থাকিব পাৰে গতিকে পুৰুষসকলেও এই কামত মহিলাসকলক সহায় কৰি দিয়ে